হেল্ল' বৰুৱা দা হোটেল হয়নে মই মানে আপোনালোকৰ হোটেলত এটা পিজ্জা অৰ্ডাৰ দিব বিচাৰিছোঁ আপোনালোকে কেনেকৈ মোলৈ পঠিয়াই পঠিয়াই দিব পিজ্জাটোৰ লগত সম্পূৰ্ণ মছলা চচ আৰু মছলাযুক্ত বস্তু দি ধুনীয়াকৈ দিব বুলি মই আশা ৰাখিছোঁ আৰু মোৰ মানে খাবৰ ইচ্ছা যোৱাৰ কাৰণে ঘৰত একো নবনাওঁ বুলি ভাবিছোঁ সেইবাবে মই পিজ্জাটো অৰ্ডাৰ দিছোঁ আৰু আপোনালোকে কেনেকৈ পাৰে মোলৈ অৰ্ডাৰটো পঠিয়াব বুলি মই আশা ৰাখিছোঁ আৰু মোৰ মই মানে কি কয় মোৰ এড্ৰেছটো আপোনালোকক দি দিছোঁ বেটনী কাকতি গাঁও মোৰ কাকতি গাঁও আৰু মোৰ ফোন নাম্বাৰটো এইট জিৰ' ডাবুল ওৱান নাইন থ্ৰী ছিক্স এইট ফাইভ টু দিলোঁ ফোন নাম্বাৰটো দিলোঁ আৰু যদি সেইটো ফোনত ক'ল কৰিলে নাপালে মোৰ ল'ৰাৰ হতুৱাই হ'লেও মই পিজ্জাটো আনিম বুলি আপোনাক কথা দিলোঁ আৰু আপোনালোকে সোনকালে যেন পিজ্জাটো পঠিয়াই দিয়ে ধন্যবাদ